মোৰ প্ৰিয় খাদ্য বুলি ক'লে চাহ মোৰ আটাইতকৈ প্ৰিয় আৰু মই ৰাতিপুৱাৰ চাহকন মোৰ মাৰ হাতেৰে খাব বিচাৰোঁ দ্বিতীয়তে আমাৰ ওচৰৰ খুড়ী এগৰাকী আছে তেওঁৰ হাতৰ জালুকৰ চাহকণ খুব ভাল লাগে অৰু মই সেই জালুকৰ চাহকণ খাই খুব ভাল পাওঁ তাৰ পাছত আমাৰ ওচৰত ফুকনহাট চাৰিআালি বুলি এটুকৰা ঠাইত এজন দোকানীয়ে চাহ বিক্ৰী কৰে তেওঁৰ হাতৰ গাখীৰ দিয়া চাহকণ মই খুব ভাল পাওঁ আৰু তাত মই কেতিয়াবা টন্দুৰী চাহ খাওঁ আৰু তাৰ পাছত মোৰ প্ৰিয় খাদ্য বুলি ক'লে গাহৰিৰ মাংস আৰু লাইপাতৰ যিকণ শাক সেইকণ খাই মই খুব ভাল পাওঁ আমাৰ মায়ে ঘৰত খুব সুন্দৰকৈ ৰান্ধিব জানে যদিও আমাৰ ওচৰৰ মাহী এগৰাকীয়ে এই শাককণ খুব সুন্দৰকৈ বনাব জানে সেয়েহে মই তেওঁৰ হাতৰ সেই গাহৰি মাংস আৰু লাইপাতৰ যিকণ শাক সেইকণ খাই খুব ভাল পাওঁ আৰু ইয়াৰ পাছত মই ক'ব গ'লে মই ৰেষ্টুৰেণ্টৰ খাদ্য খাই খুব ভাল পাওঁ মই এখন ৰেষ্টুৰেণ্টৰ নাম ক'ব বিচাৰোঁ প্ৰথমতে খৰিকা ৰেষ্টুৰেণ্ট তাত যিখন মাংসৰ শাক বনায় মানে লোকেল কুকুৰাৰ যিখন শাক সেইকণ খাই মই খুব ভাল পাওঁ যিহেতু তাত তেওঁলোকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা মচলাজাতীয় খাদ্য ব্যৱহাৰ কৰাতকৈ তেওঁলোকে ঘৰুৱাভাৱে যিসমূহ মচলাজাতীয় বস্তু থাকে তেওঁলোকে সেইসমূহ ইউজ ব্যৱহাৰ কৰে সেয়েহে মই খুব ভাল পাওঁ তাত খায় আৰু তাৰ যিসমূহ চাফ চিকূণতা সেই সমূহ মোৰ ভাল লাগে আৰু সেয়েহে মই তাত খাই খুব ভাল পাওঁ আৰু তাৰ পাছত এখন ৰেষ্টুৰেণ্টৰ নাম মই ক'ব বিচাৰোঁ সেইখন হ'ল ম'ম' হাউচ যিখনত পোৱা সকলোবোৰ খাদ্যই খাই মোৰ খুব ভাল লাগে তাৰ ভিতৰত মই কেইটামান নাম ক'ব বিচাৰোঁ তাত পোৱা চিকেন ল'লি প'প ভেজ চাউ তাত পোৱা এগ ৰ'ল তাত পোৱা চিকেন ৰ'ল এই সমূহ খাদ্য খাই মই খুব ভাল পাওঁ তাত আৰু তাত ম'ম' পায় সেই ম'ম' খাই খুব ভাল পাওঁ চিকেন ম'ম' কিয়নো তাত তেওঁলোকে যথেষ্ট ভালদৰে বনায় আৰু তেওঁলোকে যথেষ্ট চাফ চিকূণতা অৱলম্বন কৰি খাদ্য সমূহ প্ৰস্তুত কৰি আমাক খাবলৈ দিয়ে আৰু তেওঁ তেওঁলোকৰ মানুহৰ আচাৰ ব্যৱহাৰ আৰু তেওঁলোকৰ গ্ৰাহকৰ প্ৰতি যিটো সন্মান গ্ৰাহকক যেনেদৰে সন্মান কৰিব লাগে তেওঁলোকে সেই সমূহ জানে আৰু সেয়েহে মই তাত খাই খুব ভাল পাওঁ